অঁ হেল্ল' মই চৰাইবাহীৰ পৰা কৈছোঁ এইটো বাঘচুং ব্লকত লাগিছিলে বাৰু এই আমাৰ ৰাস্তাটো বনোৱা আধা হৈছে যে মানে কেলৈ কাৰণটো গম পাম নেকি মানে ৰাস্তা কাম কৰি আছিলে আধৰুৱা হৈ গ'ল গতিকে এতিয়া মানে আমি গাঁৱৰ মানে ল'ৰা ছোৱালী স্কুল চিস্কুল যোৱা মেলা এনেকুৱা কাম কাজ কৰিবলৈ যোৱা বৰ অসুবিধা নহয় যাওঁতে কিহৰ কাৰণে বন্ধ হ'ল বন হ'ল

অঁ বিলখন দিব লাগে ন অঁ অঁ এই পঞ্চায়তত যাব লাগিব নেকি হয় নেকি অঁ অঁ সোনকালে কৰি দিলে ভাল হয় আৰু কাম কেলৈ এতিয়া যে এইবোৰ বাৰিষা আহি গ'ল বাৰিষাৰ কাৰণে ৰাস্তাটো বহুত বেয়া হৈছে মানে মানুহবোৰৰ বহুত প্ৰব্লেম হৈছে অহা যোৱা কৰিবলৈ এতিয়া কাহানিকৈ কাহানিকৈ যাব লাগিব কাইলৈ

আপোনাক লগ পাম নহয় তাত অফিচতে পাম ন ঠিক আছে ঠিক আছে হ'ব বাৰু